মই আজি এটা এখন খুব প্ৰত্যাহ্বানমূলক পোচাক যিখন মই নিজ হাতেৰে সূতা কাটি নিজ হাতেৰে বৈ উলিয়াইছিলোঁ সেইখনৰ কথাই কম মানে মই নিজেই এৰী মুগা পুহিছিলোঁ ঘৰত এই মুগাখিনি পুহি মেলি কাটি বহু দিন থৈ দিয়াৰ পাছত সাঁচি থৈছিলোঁ খুব মন আছিল মানে দুখন এৰী চাদৰ ব'বলৈ এৰী চাদৰ মানে আৰু ধুনীয়া এই ষ্ট'ল আনক লোৱা দেখোঁ যে ব'বলৈ মন আছিল তাৰপিছতে কেনেকৈ ব'ম খুব ভাবি ভাবি প্ৰথমতে সূতাখিনি কেনেকৈ কাটিম খুব চিন্তা কৰিলোঁ সূতা কাটিবলৈ নাজানো তাৰপিছতে থৈ দিছোঁ আৰু সাঁচি তাৰপা বিয়া হ'লো তাৰপৰা সূতা কাটিবলৈ খুব যত্ন মানে চেষ্টা কৰিলোঁ আৰু হেৰি এটা লৈ সুতুলি এটা লৈ সূতা কটা যিটো সঁজুলি এনেকে সূতা কটা সুতুলি বুলি কয় সেইটো লৈ লাহে লাহে অকমান অকমানকৈ সূতা কাটিলোঁ সূতাখিনি কাটি কাটি কাটি কাটি এসময়ত দুশ গ্ৰাম তিনিশ গ্ৰামমান সূতা হৈছেগে আৰু তাৰপিছতে লাহেকে সূতাখিনি যঁতৰত পকাই লাহে লাহে আকৌ এইখিনি তৈয়াৰ কৰিলোঁ কৰি মেলি তাৰপিছতে খুব মিহিকৈ সূতাখিনি কাটিব বিচাৰিলোঁ দেৰিও লাগিছে তাৰপা লাহে লাহে একদম ফোহা নোহোৱাকৈ খুব মিহিকৈ কাৰো পৰা শিকা নাছিলোঁ মানে এনেই মাহঁতক দেখিছিলোঁ আৰু কটা তেনেকে চাই মনতে ৰাখি থৈছিলোঁ তাৰপা লাহে লাহে কাটি মেলি তাৰপিছতে এদিন সূতাখিনি যোগাৰ হ'ল মোৰ যোগাৰ হোৱাৰ পিছত লাহে লাহে আকৌ তাঁত ববলৈ মানে তাঁত লগাবৰ কাৰণে যোগাৰ কৰিলোঁ লগালোঁ তাৰপৰা এদিন দুদিনকৈ এনেকে আৰু চেষ্টা কৰি কৰি দুখন ষ্টল তৈয়াৰ কৰিবলে তাঁত লগালোঁ লগাই মেলি ফুল চুল বাচি ধুনীয়াকৈ দুখন ষ্টল তৈয়াৰ কৰিলোঁ তাৰ পৰা ফুল বাচিবলৈ মানে বহুত কষ্ট হৈছিল আৰু দুখন এৰী চাদৰ বনাব কাৰণে ধুনীয়াকৈ দুখন ষ্টল তৈয়াৰ কৰিলোঁ কৰি মেলি তাৰপিছত সেই দুখন মানে এতিয়া খুব ভাল লাগে আৰু ষ্টল দুখন এইকেইখন সকলোৱে প্ৰশংসা কৰে সেইকাৰণে মই ভাবোঁ এতিয়া দেখিলে ভাবোঁ এই দুখন ষ্টল মই নিজে তৈয়াৰ কৰিছিলোঁ ইমান কষ্ট কৰি সূতা কাটি